গৰু ম'হৰ আলপৈচান বুলি কৰি ক'বলৈ গ'লে ৰাতিপুৱা গৰুক গোবৰ পেলাই গৰু গাখীৰ খিৰোৱা হয় গাখীৰ খিৰোৱা পিছত আমি গৰু এৰাল দিওঁ এৰাল দি থৈ আহি আকৌ দুপৰীয়া যাওঁ দুপৰীয়া গৰু পানী খোৱাও দানা খোৱাও খোৱাই মেলি আ আকৌ আবেলি সময়ত পথাৰৰ পৰা ঘৰলৈ লৈ আনো আনি পেলাই দানা দিওঁ পানী খোৱাওঁ তাৰপিছত গধূ সন্ধিয়া সময়ত আমি জাঁক দিও যাতে গৰু ম'হে কষ্ট নাপাওক মহ মাখিৰ পৰা জাক দি পেলাই ৰখা হয়